অঁ অঁ মই নমস্কাৰ নমস্কাৰ কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ পাই মই এই বাইক এখন ল'ম বুলি স্কুটি এখন ল'ম বুলি ভাবিছিলোঁ মানে তাৰ কাৰণে লোন এটা লাগিছিলে মই লোনৰ কাৰণে মোক লোন এটা লাগে মানে লোনৰ কাৰণে অঁ অঁ চিভিল বাৰু বৰ্তমান ঠিকেই নেকি বাৰু চেক কৰি চাই মেলি ল'ব আৰু কিমানমান টকা দিব পৰা হ'ব বাৰু অঁ

নাই নাই ইনষ্টলমেণ্টতে ল'ম বুলি ভাবিছোঁ কাৰণ ডাউন পে'মেণ্টটো বৰ বিশেষ দিব নোৱাৰোঁ ডাউন পে'মেণ্টটো অলপ কম হ'ব সেইটো কাৰণে চাগে হেৰিটো বেছি আহিব এইটো কাৰণে কিমান দিব দিব লাগিব আৰু মানে কিমান মান টকা হ'ব সেইটো গ'ম পালেহে মানে পাৰিম তাৰ কাৰণে কি কি ডকুমেণ্টছ নিব লাগিব আগতে বাৰু বেলেগ লোন নাই কওকচোন অঁ মোৰ এনে ব্যৱসায় চাকৰি নাই বাৰু দোকান এখন আছে সেই দি চলি থকা

আৰু সেইনো দোকানো আৰু দোকানৰ কাৰণে ট্ৰেড লাইচেন্ঞ্চ উলিয়াই থোৱা আছে সেইখনো দিব পাৰিম বাৰু জমা লাগিলে অঁ দোকানৰ মোৰ বাৰু আধাৰ কাৰ্ড পান কাৰ্ড আৰু বেংকৰ পাছবুকত পইচা পাতি কিমানমান থাকিব লাগিব সেইটোও জানিব লাগিব চাগে অঁ অঁ অঁ তেতিয়াহ'লে মই ডকুমেণ্টছ

মই দোকান নে অঁ অঁ মই সেইটো কাৰণে ভাবিছোঁ পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড তাৰ পৰা দোকানৰ ট্ৰেড লাইচেঞ্চ আৰু কি আছে চবখিনি লৈ মেলি যাম আৰু আৰু অঁ অঁ আগতে বাৰু ডকুমেণ্টছখিনি চাই চিতি লৈ ল'ব

অঁ তেতিয়া ডিলাৰৰ পৰা লৈ ল'ব পৰা হ'ব তেতিয়াও চাগে বেংকতে তেতিয়াও বেংকতে দিব লাগিব পইচা চাগে অঁ অঁ অঁ অঁ অঁ সেই কাৰণে তাৰ পৰাই লম

তেনেকৈ ল'লে হ'ব চাগে হয় নাই অঁ তেনেকৈ ল'লে হ'ব চাগে তেতিয়া মানে ডেৰ লাখ মান অঁ অঁ তেতিয়াহ'লে আমি ডেৰ লাখ মান টকা ল'লেই হৈ যাব নেকি অঁ সিমানৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছোঁ লোনটো মানে অঁ সেইটো কাৰণে বাৰু মই কাইলে লৈ মেলি গৈ আছোঁ চাই আপুনি মোলৈ ফোন এটা কৰিব যে লোন পামনে নেপাম হ'ব